হেল্ল' খবৰ আবাৰ খবৰটো পালোঁ আইতাৰ যাব লাগিছিল তোৰ প্ৰেচাৰ উঠিছিল প্ৰেচাৰ প্ৰেচাৰ উঠি পৰিল ত' যাওঁ ব'ল সেইটো ময়ো ময়ো মই ময়ো হেৰিতে আছোঁ মইয়ো অলপ দূৰত মইও অলপ দূৰত আছোঁ মই যাই আছোঁ একেলগে দুয়োটাই গুচি যাম অলপ দেৰিকৈ গুচি যাওঁ দুয়োটাই একেলগে

মই যে চাৰে পাঁচটা মানে অঁ চাৰে পাঁচটা তাৰ তাৰ আগতে যাম দে মই যাই পামেই মই ঘৰ পামে যায় অঁ দে মই এই ৰখি থাকিম অলপ টাইম নে কি অঁ দে ক'ত বৰপেটা মেডিকেলতে আছে বৰপেটাখনতে আছে ফকৰুদ্দিন আলি আহমেদ দে